হয় আমি কাজিৰঙালৈ পিকনিক খাবৰ কাৰণে গৈছিলোঁ এইবাৰ আমি মেজিকত গৈছিলোঁ বাৰ তেৰজনমান মানুহ একেলগতে গৈছিলোঁ আমি তাত কাজিৰঙাত পিকনিক খালোঁ মাছ লৈ গৈছিলোঁ আৰু আমি ৰান্ধনি ভাত ৰান্ধিবৰ কাৰণে লৈ গৈছিলোঁ আৰু তেওঁলোকে ভাত ৰান্ধিলে আমি কাজিৰঙাত ফুৰা চকা কৰিলোঁ ইফালে সিফালে জেগা চালোঁ কাজিৰঙাৰ জংঘল গছ গছনি আদিবিলাকো চোৱা হ'ল আৰু জীপ চাফাৰী কৰিলোঁ আমি হাতী চালোঁ জীপ চাফাৰী কৰি আৰু বাঘ নাম নজনা অনেক জীৱ জন্তু সৰুৰপৰা ডাঙৰৰলৈকে বহুত দেখিলোঁ ভাল লাগিলে চাই বহুত ভাল লাগিলে তাত আমি ফূৰ্তিও কৰিলোঁ বহুত অনেক আনন্দ কৰিলোঁ নাচিলোঁ বাগিলোঁ গান গালোঁ তাত এখন আমি নদী দেখিলোঁ নদীখনৰ পানীত নামিলোঁ পানীত নামি খেলিলোঁ পানীত ফূৰ্তি কৰিলোঁ গান গাইছোঁ আৰু বহুতো ফূৰ্তি কৰিলোঁ অনেক ভাল লাগিলে তাত আমি বেলেগ ধৰণ বেলেগৰপৰা অহা মানুহো লগ পালোঁ তেওঁলোকৰ লগতো কথা বতৰা হ'লোঁ তেওঁলোকৰ লগত কথা বতৰা হৈয়ো বহুত কিবা বেলেগ আনন্দ লাগিলে সেইটোও এটা পিকনিকৰ আমাৰ বহুত আনন্দ লগা কথা এতিয়া আমি প্ৰত্যেক বছৰে পিকনিক খাবৰ কাৰণে যাওঁৱেই এইবাৰ কাজিৰঙালৈ গ'লোঁ অহাবাৰকৈ আমি আৰু বেলেগ ঠাইলৈ যাম বুলি চিন্তা কৰি থৈছোঁ এনেদৰেই আৰু আগতেও বহুত ঠাইত পিকনিক খাব গৈছোঁ তেনেদৰে পিকনিকৰ আনন্দটো সঁচাকৈয়ে বহুত ভাল লগা আনন্দ ভাল লগা আনন্দ সেই হেতুকে লৈ যি মানুহে এবাৰ পিকনিক খাবৰ কাৰণে গৈছে তেওঁ হয়তো দ্বিতীয়বাৰ যাবলৈ আকৌ মন কৰাটো স্বাভাৱিক আৰু আৰু কাজিৰ কাজিৰঙাৰ ৰাস্তা পদূলিবিলাকো আগতকৈ বহুত উন্নত হৈছে সেইটোও এটা ভাল লাগিলে যান বাহানবিলাকো আগতকৈ বেছি হৈছে সেইটোও ভাল লাগিলে এনেদৰেই আৰু গোটেই পাৰ্টিটোৱে আমি কাজিৰঙা পাইছিলোঁ গৈ এঘাৰমান বজাত আৰু দিনটো ফুৰা চকা কৰি আমি সন্ধ্যা ছয়মান বজাত ঘৰ পালোঁহি এনেকৈ আমি কাজিৰঙা ভ্ৰমণ কৰাৰ এটা বেলেগ আনন্দ পালোঁ